মই যিখন নবেল কিনিছিলোঁ সেই নবেলখনৰ লগত মোৰ মানে বেয়াই অভিজ্ঞতা কিছুমান আছে যেনে হ'ল অভিজ্ঞতাটো এনেকুৱা হ'ল যিখিনি মানে তাৰ পৃষ্ঠা পৃষ্ঠাটোৰ মানদণ্ড একেবাৰে ভাল নহয় আৰু যিখিনি মানে আপোনাৰ প্ৰিণ্ট হৈছে প্ৰিণ্টটো ক্লীয়াৰ নহয় কিছুমান শব্দ বুজিব নোৱাৰি আৰু পৃষ্ঠাটো একেবাৰে পাতল একেবাৰে পাতল মানে মানদণ্ডটো ভাল নহয় কাগজৰ মানদণ্ডটো ভাল নহয় সেইটো কাৰণে মোৰ মানে এই নবেলখনৰ মানে বেয়া অভিজ্ঞতা এইটোৱেই আৰু দ্বিতীয় কথাটো হ'ল নবেলখনৰ মানদণ্ডৰ হিচাপে আপোনাৰ দামটো উপযুক্ত হোৱা নাই এইটো দামটো মানে বহুত বেছি দাম লৈছে দামটো বহুত বেছি হৈছে নবেল এখনৰ হিচাপত আপোনাৰ মানদণ্ডৰ হিচাপত যিটো দাম হ'ব লাগে সেইটো হোৱা নাই সেইটো কাৰণে মোৰ মানে বেয়া এক্সপিৰিয়েঞ্চটো এইটোৱেই বেয়া অভিজ্ঞতাটো যে মানে বস্তু এটাৰ যিকোনো এটা উপযুক্ত মূল্য থাকে তাৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি কিন্তু যিহেতু মানদণ্ডটোৱে ভাল হোৱা নাই বস্তুটোৰ সেইটো কাৰণে মই মানে এইটো এটা বহুত বেয়া অভিজ্ঞতা হিচাপে মই ভাবিছোঁ নবেলখন লৈ পেলাই মানে পৃষ্ঠাবোৰ একেবাৰে মানে পাতল আৰু প্ৰিণ্টটো একেবাৰে ভাল নহয় বুজিব নোৱাৰা সেইটো মানে মানে আপোনাৰ নবেল এখন মানুহে লয় কিয় যিহেতু আপুনি পঢ়িবলৈ ভাল পাই বা পৃষ্ঠাবোৰ ভাল হ'লে ক্লীয়াৰ হ'লে পঢ়িবলৈ ভাল লাগে ত' মোৰ সেই বস্তুটো নোহোৱাৰ কাৰণে এইটো বেয়া অভিজ্ঞতাটো মোৰ এইটো কাৰণেই হ'ল যে নবেলখন মানে উপযুক্ত মূল্য নহয় আৰু মানদণ্ডটো ভাল নহয় সেইটোৱেই কথা